গান গাওঁতে সাধাৰণতে সুৰ লহৰ তাল ইত্যাদি ধ্যান ৰাখিব লগা হয়েই সেইখিনি বস্তুত মই ধ্যান দিওঁ এটা গীত যেতিয়া গাওঁ আৰু যেতিয়া গীত গাবলৈ লওঁ তেতিয়া এক্সপ্ৰেশ্যন মুখৰ এক্সপ্ৰেশ্যনটো নিজে নিজে আহিয়েই যায় যিখিনি গীত শ্ল' ম'শ্যনত গোৱা হয় সাধাৰণতে সেইখিনি লাহে লাহে তালৰ জৰিয়তে গাবলৈ চেষ্টা কৰোঁ আৰু প্ৰকাশ ভংগী যাতে শব্দৰ উচ্চাৰণবিলাক ঠিকে থাকে সেইটোত খুব গুৰুত্ব দিওঁ আৰু আৰু কেতিয়াবা এনেকুৱা হয় অসমীয়া গীত গালে অসমীয়া উচ্চাৰণবিলাক আমি ঠিক যেনেদৰে কৰোঁ হিন্দী উচ্চাৰণবিলাক কিন্তু ঠিক তেনেকুৱা নহয় সেইটোত ধ্যান দিব লগা হয় আমি অসমীয়া যিটো অ' বুলি কওঁ সেইটো আমি হিন্দীত কৰিব লগা হয় অ এনেদৰে সেইখিনি বস্তুত মই যথেষ্ট গুৰুত্ব দিওঁ আৰু ইংৰাজী গীতৰ কথা যদি ক'বলৈ যাওঁ যদি কেতিয়াবা ইংৰাজী গীত গাবলৈ চেষ্টা কৰোঁ তেতিয়া ইংৰাজী শব্দটো মানে লিৰিক্সখিনি আৰু উচ্চাৰণটো কেনেকুৱা ধৰণৰ হয় সেইটো মনোযোগেৰে চাই লওঁ যিহেতু চাই ল'ব লগা হয়েই ইংৰাজী বিষয়ে সম্যক জ্ঞান থাকিলেও ইমানখিনি জ্ঞান যিহেতু নাই গতিকে সেইখিনি বস্তু শব্দ ইত্যাদি বস্তু চাই ল'ব লগা হয় অসমীয়া গীত গাওঁতে সাধাৰণতে ভাৱটোলেহে বেছিকৈ মন দিয়া হয় কাৰণ শব্দবিলাক আমি সৰুৰ পৰা শুনি অহা আৰু সেইখিনি আমাৰ মনৰ মাজত থাকেই আমি আয়ত্ত্ব কৰিব লগা হয় কেৱল সুৰটো গতিকে সেই সুৰটো আহি গ'লেই তাল মিলিলে আৰু লহৰত গুছি গ'লে গীতটো শুনিবলৈ শুৱলা হয় মই সেইখিনি সেইখিনিত যথেষ্ট গুৰুত্ব দিওঁ গীত এটা গাওঁতে ঠিক তেনেদৰে আৰু এটা কথা গুৰুত্ব দিওঁ যে গীতটো গাঁওতে ভাৱটো কেনেদৰে প্ৰকাশ পাইছে মানে মনৰ ভাবটো কাৰণ আমি মনত আনন্দ সৃষ্টি কৰা গীত এটা যেনেদৰে গাওঁ এটা কৰুণ গীত আমি সেনেদৰে ঠিক তেনেদৰে গাব নোৱাৰোঁ আনন্দৰ ঢৌ তুলি সেই ভাৱ ভাৱ ভংগীত প্ৰকাশ ভংগীত গুৰুত্ব দিব লগা অৱস্থা আহি পৰে